হয় মই দৌৰিছোঁ আৰু এই দৌৰ মই কাৰ্যত মই যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ প্ৰায় দুহেজাৰ চৈধ্য চনমানৰ কথা মই প্ৰথমতে দৌৰি বেয়া পাইছিলোঁ বা কষ্ট কাম কৰি বেয়া পাইছিলোঁ কিন্তু মোৰ যেতিয়া কলেজত আহিলোঁ বিভিন্ন বাৰ্ষিক যিবোৰ ক্ৰীড়া সপ্তাহ হয় অংশগ্ৰহণ কৰিবলৈ মন গৈছিল লগৰবোৰে অংশগ্ৰহণ কৰা দেখি আৰু মই তাত সেই দৌৰিবলৈও ভাগ লৈছিলোঁ আৰু তাৰ বাবে মই যথেষ্ট অনুশীলন কৰিছিলোঁ আৰু সেই অনু অনুশীলনৰ জৰিয়তে মই বিশ্ববিদ্যালয়ৰ যি ক্ৰীড়া সপ্তাহ বা বিদ্য়া মহাবিদ্যায়ৰ যি ক্ৰীড়া সপ্তাহ সেইবোৰতো অংশগ্ৰহণ কৰিছোঁ আৰু দৌৰ দৌৰা কাৰ্যটো কৰাৰ পিছত মই অনুভৱ কৰিছিলোঁ যে মোৰ শৰীৰটো যথেষ্ট সলনি হৈছে বা বিভিন্ন ধৰণে আগতে যিসমূহ পেটৰ অসুখ হওক বা গাৰ বিষ হওক তেনেকুৱা ধৰণৰ হৈছিলে সেইবোৰ লাহে লাহে কমি গৈছে আৰু সেইটোৰ পৰা মই বহুত বেছি পৰিমাণে উপকৃত হৈছিলোঁ আৰু বৰ্তমানেও মই ৰাতিপুৱা সোনকালে উঠি দৌৰিবলৈ যাওঁ মোৰ লগৰো আছে কেইজনমান তেওঁলোকেও দৌৰে আৰু মই বৰ্তমান ভাবোঁ যে বৰ্তমান দৌৰাটো এটা বহুত ভাল কাম যিটোৱে নেকি আমাৰ স্বাস্থ্যটো সুস্থিৰ ৰখাত সুস্থ এটা স্বাস্থ্য সুস্থিৰ ৰখাত সহায় কৰে